আমাৰ ধৰ্মীয় অনুষ্ঠান বুলি ক'বলৈ গ'লে আমাৰ নামঘৰ আছে আমি ৰাজহুৱা নামঘৰ আছে গতিকেলৈ ৰাজহুৱা নামঘৰত আমি প্ৰত্যেক দিনেই প্ৰাৰ্থনা কৰিবলৈ যাওঁ আৰু নামঘৰত আমি সপ্তাহত এদিন এটা দিন আমি আমাৰ ভাগৱতখন পাঠ কৰা হয় গতিকেলৈ আমি নামঘৰলৈ প্ৰত্যেক দিনাই যোৱা হয় তাৰ উপৰিও সপ্তাহত এদিন আমি ভাগৱত পাঠ কৰিবলৈ যোৱা হয় গতিকেলৈ এই ভাগৱতখনৰ বহুত কথা আমি শিকিবলৈ আছে গতিকেলৈ আমি আটাইতকৈ বেছি ভাল লাগে সেই দিনটোত নাঘৰলৈ গৈ